হেডফোনডালৰ এটাই নিগেটিভ এক্সপেৰিয়েঞ্চ যে এইটো হেডফোনডালৰ যিটো মানে ওপৰত যিটো ৰবৰৰ ৰবৰৰ যিটো টুপী থাকে সেই টুপীকেইটা মানে তাত এটাও মানে জোখত নপৰে এটা কোনোবাটো সৰু কোনোবাটো ডাঙৰ এনেকুৱা মানে সেইকাৰণে ছাউণ্ডটো মানে অলপ মানে নইজ কেঞ্চেলেচনটো সিমান এটা ভাল নহয় হেডফোনডালৰ বাকী ভাল বাৰু বাকী সেইটো মানে নিগেটিভ এটা পইণ্ট আৰু হেডফোনডালৰ